জৈৱ বৈচিত্ৰতা বৈচিত্ৰৰ বিষয়ে অলপ জ্ঞান আহৰণ থাকিব লাগিব জৈৱ বৈচিত্ৰ মানে কি জীৱ জীৱটো গছো জীৱ চৰাই চিৰিকটিও জীৱ পোক পৰুৱাও জীৱ গোটেই জীৱ ইয়াৰ বৈচিত্ৰতা গোটেই একে ঠাইতে বি বৈচিত্ৰতা মানে বেলেগ বেলেগ ধৰণৰ প্ৰাণী থাকিব গছ থাকিব মাটি থাকিব মাটিৰ পোক পৰুৱা থাকিব কেঁচু থাকিব আৰু বনৰীয়া জীৱ জন্তু থাকিব যেনেকে আমি কাজিৰঙাৰ কথা কওঁ মানস অভয়াৰণ্যৰ ক কথা কওঁ তেনেকুৱা জৈৱ বৈচিত্ৰ হ'লে গছ গছনি আমাজান ফৰেষ্ট আমেৰিকা দক্ষিণ আমেৰিকা তেনেকুৱা বৈচিত্ৰতা কোৱা যায় বৈচিত্ৰত জৈৱ বৈচিত্ৰৰ প্ৰধান বিষয়টোৱে হৈছে এই যে আমাৰ বায়ুমণ্ডলৰ পৰিশোধন কৰা অম্লজান গেছ দিয়ে কাৰ্বন ডাই অক্সাইড শোষিত কৰে আৰু এই গছে কাৰ্বন ডাই অক্সাইড দিয়াৰ কাৰণে জীৱ জন্তুৰ কাৰণে উশাহ লোৱাত সহায় হয় সেই কাৰণে জৈৱ বৈচিত্ৰ হ'লে তাৰ পৰাই জন্তুখিনিয়ে খাদ্যও খাবলে পালে মানুহেও খাব পালে অক্সিজেনো পালে বায়ুমণ্ডলো বিশুদ্ধ হ'ল